অসম এখন বৈচিত্ৰপূৰ্ণ সংস্কৃতিৰ মিলনভূমি ৰাজ্যখনৰ মানুহবোৰ বিশেষকৈ আৰ্য মংগোলিয় অষ্ট্ৰিক আৰু বংগদেশীয় স্থলৰ লোক সকলো জাতি উপজাতি একেলগ হৈ গঢ় দিছে বৃহত্তৰ অসমীয়া সংস্কৃতিৰ বড়ো কছাৰী কাৰ্বি মিৰি ৰাভা আদি বিভিন্ন জাতিৰ মানুহে অসমত বসবাস কৰে বেছিভাগ জনজাতিৰ নিজস্ব ভাষা আছে যদিও অসমীয়া হৈছে অসমৰ প্ৰচলিত মুখ্য ভাষা অসমীয়া বিশ্বাস অনুভৱ গৌৰৱ পৰিচয় ইত্যাদিৰ বাবে ব্যৱহৃত অসমীয়া সংস্কৃতিৰ বহুতো প্ৰতিকাত্মক উপাদান আছে সেই প্ৰতিক সমূহ হ'ল গামোচা জাপি তামোল পান শৰাই আদি অসমৰ মহিলাসকলে পৰিধান কৰা মেখেলা চাদৰ আৰু অসমীয়া গহনা অসমীয়া সংস্কৃতিৰ এক অভিন্ন অংগ বিহু সত্ৰীয়া নৃত্য বৰপেটাৰ ভোৰতাল নৃত্য ঝুমুৰ নৃত্য অসমৰ অসমীয়াৰ আন এটা পৰিচয় অসমৰ আন এক পৰিচয় হ'ল ঢোল পেঁপা গগনা টকা আদিবোৰ